কুকুৰাৰ কণী উৎপাদনত প্ৰভাৱ পেলোৱা মূল কাৰণসমূহ হৈছে আমি সেই কণীয়ে আমি বজাৰত বিক্ৰী কৰিব পাৰোঁ আমি আলহী আহিলে কণী খোৱাব পাৰোঁ আৰু কণীবোৰ আমাৰ বেছি দিন বহু দিনলৈকে ৰাখি থ'লে আমাৰ কণীবোৰ ঘোলা হৈ যায়

ঘোলা হৈ যায় ঘোলা নহ'বৰ বাবে আমি কণীবোৰ ভালকৈ থ'ব লাগে

মাটিত থ'ব নালাগে কণীবোৰ কুকুৰা সদায় ওপৰত ৰাখিব লাগে আৰু সিহঁতক থ'বলৈ সিহঁতক ৰাখিবলৈ কণী পাৰিবলৈ এটা বাস্কেটৰ ভিতৰত দিব লাগে ঠাণ্ডাৰ দিনত কণীবিলাক ভাল হৈ ৰাখিবৰ বাবে উম দি থ'ব লাগে কুকুৰাবিলাকক

উম দি ৰাখিব লাগে আৰু চাফা কৰি থ'ব লাগে কণীবোৰ মাটিত থ'লে কণীবোৰ বেয়া হৈ যায় মাটিত মাটিত ৰাখিব নালাগে আমি দহ বিছজনী কুকুৰা পুহিলে সেয়াই কণী উৎপাদনৰপৰা আমি আমি বহুত লাভৱান হ'ব পাৰোঁ কণীবোৰ লাভ সেই লাভেৰে আমি ঘৰত আমি সহায় কৰিব পাৰোঁ ঘৰত আৰ্থিক কামত আমি সহায় কৰিব পাৰোঁ কণীবোৰ কুকুৰা ব্যৱসায় ভিত্তিটো আমি কণী উৎপাদন কৰি আমি আৰ্থিক কামত আমি সহায় কৰিব পাৰোঁ